পম্পী বা অঁ মই যে ফ্লিপকাৰ্টৰ পৰা এখন শ্বল অৰ্ডাৰ কৰিছিলোঁ অঁ শ্বলখন আহি পালে কিন্তু শ্বলখনৰ কোৱালিটিটো একেবাৰে বেয়া মানে উঁৱলি যোৱা ধৰণৰ আৰু ৰংটো একেবাৰে মিলা নাই মই যিটো কালাৰৰ অৰ্ডাৰ কৰিছিলোঁ সেই ৰংটো অহা নাই